হেল্ল' অ' কওকচোন

অ' কেতিয়া যাব বা কোন কোন যাব অ' কেতিয়াকৈ যাব অ' অ' অলপ পলম হ'ব অলপ ডে'টটো পিছুৱাব পাৰে নেকি চাবচোন কিমানমান মানুহ যাব বাৰু অ' অ' অ' কি গাড়ী ভাড়া কৰিছে বাৰু ট্ৰেভেলাৰ ঠিক কৰিব কেনেকৈ লাগিব কিমান অ' কেনেকৈ লাগিব কিমান কেনেকৈ খৰচ পৰিব অ' হয় নেকি অ' মাক সুধি জনাবাচোন আৰু তাত গৈ কি কি কৰিব বা অ' দিনটো থকাকৈ যাব ন অ' অ' অ' অ' ঠিক আছে আৰু কিবা এনে কিমানমান অ' এনে কিমানমান মানুহৰ মানে ছিট কাভাৰ কৰা আছে বিশ পঁচিছজন কিমানমান মানুহৰ ছিট কাভাৰ কৰা আছে বিশ পঁচিছজন দহ বাৰজন অ' মানে আপোনালোকৰ এতিয়া কিমান মান হ'ল ধৰক মোৰ লগৰ কোনোবা যাব পাৰে মই অ' জনাব পাৰিম ন অ' ঠিক আছে দিয়ক অ' অ'